আমাৰ গ্ৰাম্য সমাজৰ পৰম্পৰাগত নৃত্য পৰিৱেশন শৈলীত অন্য সংস্কৃতিৰ নৃত্যই বহুত বহুত বেয়া ধৰণৰ প্ৰভাৱ পেলাইছে বুলি মই ভাবিছোঁ কাৰণ আমাৰ গ্ৰাম্য সমাজত বিহু হৈছে আমাৰ এটা জাতীয় নৃত্য সেয়ে আজি যদি বিহু প্ৰগ্ৰেম এটা পালন কৰোঁ আমি পাতোঁ তাত যদি বেলেগ এটা প্ৰগ্ৰেম বিহু নৃত্যৰ ক্ষেত্ৰত নৃত্যতে যদি আধুনিক নৃত্য এটা পৰিৱেশন কৰা হয় তাত বহুত বেয়া প্ৰভাৱ পৰে সেই নৃত্যটোৱে বিহু নৃত্যটোৰ ওপৰত আৰু আধুনিক নৃত্যবিলাক আজিকালি বহুত বহুত বেয়া ধৰণে প পৰিৱেশন কৰে আৰু যিবিলাকে আমাৰ সমাজখন বহুত বিকৃত কৰি পেলাইছে সেইকাৰণে মই মোৰ মতে বিহু নৃত্য বিহু বুলি ক'লে মানে অকল বিহু নৃত্যৰ বাহিৰে যাতে তাত বেলেগ ধৰণৰ কোনো নৃত্যই স্থান নাপায় সেইবোৰৰ সেইবোৰৰ কাৰণে আমি সজাগ হ'ব প্ৰয়োজন হৈছে আৰু বিহু নৃত্যত যাতে বেলেগ বাদ্য কোনো ব্যৱহাৰ নকৰে বিহু প্ৰগ্ৰেম বুলি ক'লে ঢোল মানে পেঁপা তাল বাঁহি এইকেইটা বাদ্যৰ বাহিৰে যাতে বেলেগ ধৰণৰ কোনো আৰু গগনা আৰু সুতুলি এইকেইটা হৈছে আমাৰ বিহুৰ বাদ্য এইকেইটা বাদ্যৰ বাহিৰে যাতে বেলেগ বাদ্যই যদি স্থান পায় তেতিয়া আমি আমাৰ অকণমান দেখিবলৈ বস্তুটো বিকৃত হৈ পৰে বিহু নৃত্যটো আৰু বিহু প্ৰগ্ৰেম পা আজিকালিটো বিহু প্ৰগ্ৰেম সকলো গাঁৱে গাঁৱে নগৰে নগৰে পালন কৰা হয় আৰু বিহু নৃত্য প্ৰগ্ৰেমবিলাকত যেতিয়া বিহু আমি প্ৰগ্ৰেম এটা চাবলৈ যাওঁ আমি অকল যা চাবলৈ যাওঁ বিহু প্ৰগ্ৰেমটোহে চাবলৈ যাওঁ তাত যদি তাত বেলেগ কিবা আধুনিক নৃত্য এটা নাতে নাচে বা বিহু প্ৰগ্ৰেমত যদি আধুনিক গীত গাই থাকে তেতিয়া আমি হ'লেও আমাৰ হ'লেও বেয়া লাগে সেইকাৰণে যাতে এইবোৰ প্ৰগ্ৰেমৰ বিহু প্ৰগ্ৰেম বুলি ক'লে অকল বিহু প্ৰগ্ৰেমটোৱে যাতে স্থান পাই তাত বেলেগ যাতে প্ৰগ্ৰেমে কোনো ধৰণৰ স্থান নাপায় সেইবোৰৰ প্ৰতি আমি অকণমান মন দিয়া উচিত আৰু গ্ৰাম্য সমাজতটো বিহু বুলি ক'লে মানে এটা উচ্চ স্থান পায় আৰু অকল বিহু বুলিয়েই নহয় যদি ক'ৰবাত কিবা বৰগীত কম্পিটিশ্যন এটাকে পাতিছে বা লোকগীত কম্পি কম্পিটিশ্যন এটাকে পাতিছে তাত যদি বেলেগ এটা নৃত্য বা বেলেগ এটা সংগীত ব্যৱস্থা সংগীত প্ৰগ্ৰেম কৰে বা আধুনিক নৃত্য এটাই স্থান পায় তেতিয়া সেই প্ৰগ্ৰেমটোৰ প্ৰতি আমাৰ কোনো ধৰণৰ ভাল ভাব নাথাকে আমাৰ চাবলৈও মন নাজায় সেইকাৰণে সেইবোৰ প্ৰগ্ৰেমত য'ত যি প্ৰগ্ৰেম পাতিছে সেই প্ৰগ্ৰেমটোৱে পাতিব লাগে য'ত যি সাংস্কৃতিক অনুষ্ঠান পাতে সেই সাংস্কৃতিক অনুষ্ঠানটোহে হ'ব লাগে মানে ধৰি লওক বিহু পাতিছে যদি বিহু বৰগীত কম্পিটিশ্যন পাতিছে যদি বৰগীত কম্পিটিশ্যন তেনেকুৱা ধৰণৰ হে হ'ব লাগে